মই কালি মোবাইল এটা লৈছিলোঁ ডিব্ৰুগড় চামচাং কেয়াৰত চামচাং এ ফৰটিন বুলি মোবাইলটো বিৰাট ধুনীয়া মোবাইলটো মানে কেমেৰাটো বেক কেমেৰা আৰু ফ্ৰন্ট কেমেৰা দুইটা বেক কেমেৰা তিনটা আছে বেক কেমেৰা ৰি ফটো ৰিজ'লিউচন ইমান ধুনীয়া নহয় ফ্ৰন্ট কেমেৰাটো মানে বেক কেমেৰা ফ্ৰন্ট কেমেৰা ধৰিবই নোৱাৰি মানে একেই নিচিনা ছিক্স এম বি চেভেন এম বি একপি একপি ফটো আৰু মোবাইলটোৰ হেৰিটো বেটেৰীটো ইমান ধুনীয়া প্ৰথমতে মই আহি পাই এবাৰ চাৰ্জ দিলোঁ চাৰ্জ দিয়া পিছত দিয়াই নাই মই এতিয়ালৈকে মোবাইলটো ইউজেই কৰি আছোঁ কিন্তু আৰু বেটেৰীটো শেষ হোৱাগৈ নাই মোৰ এতিয়াও মোৰ অলম'ষ্ট ফিফটী পাৰচেন্ট আছেই চাৰ্জ কিন্তু মই চলায়েই আছোঁ কিন্তু মোবাইলটো আৰু কিবা ইনষ্টেন্ট চাৰ্জ মোবাইলটো চাৰ্জ ল'বলৈও বেছি সময় নালাগে ছিক্স ছিক্স থাউজেণ্ড মেগাহাৰ্ডছৰ বেটেৰী হয় চাৰ্জ ল'বলৈ খুউব বেছি পঞ্চল্লিছ মিনিটৰপৰা পঞ্চাছ মিনিটৰ ভিতৰত ফুল চাৰ্জ হৈ যায় আৰু ডিচপ্লে'খন ডিচপ্লে'খন ছিক্স পইন্ট ফাইভ ইঞ্চিৰ ডিচপ্লে' হয় আৰু ডিচপ্লে'খন বিৰাট ধুনীয়া মোবাইলটোৰ আৰু মই গেমিং গেম খেলি চাইছিলোঁ মানে গেম খেলি গেমতো কোনো ধৰণৰ একো হেং মৰা নাই আৰু মোবাইলটো একো হিটিং এনেকুৱা একো প্ৰব্লেমেই নাই মানে একো প্ৰব্লেমেই নাই আৰু মোবাইলটোত গোটেইখিনি এপছখিনি মানে ফটো এডিট কৰা এতিয়া ফটো কপি মৰাৰ পিছত ইডিট কৰা কিবা কিবি ভিডিঅ' এডিট কৰা গোটেই এপছ বিলাকেই আছে মই কিছুমান এপছ আগতে ডাউনলোড কৰিবলগীয়া হয় এতিয়া সেইবিলাক সববিলাক এপছ মোবাইলটোৰ লগতে আহিছে মানে যিকোনো গুগুল পে' হওক ফোনপে' হওক এইবিলাক সববিলাক মোবাইলটোৰ লগতে আহিছে সেইকাৰণে মোবাইলটো মই একো নিজে একো নিজাববীয়াকে ডাউনলোড কৰিবলগীয়া হোৱাই নাই মানে আৰু গোটেই মোবাইলটোৰ অ'ভাৰঅল মানে মোবাইলৰ যিটো একদম লাইট ৱেইটৰ লাইট ৱেইটৰ এনেই মোবাইল এটা লৈ থাকিলে গধুৰ গধুৰ নিচিনা হেৰি এটা হয় কিন্তু মোবাইলটো ইমান লাইট ৱেইটৰ নহয় মোবাইল যে হাতত লৈ আছোঁ এইটোও নহয় মানে নেলাগেই মানে তেনেকুৱা চলাবলৈ খুউব হেৰি ধুনীয়া এতিয়া সেইটো চলাই কিন্তু মোবাইলটো ভাল লাগিছে এতিয়াৰপৰা যদি কোনোবাই যদি মোক সোধে মই আচলতে সেই চামচাং এ ফৰটিন ল'বলৈহে ক'ম মোবাইলটো ইমান হেৰিকৈ মানে লাইট ৱেইটৰ মোবাইল বেটেৰী ভাল তাৰ গোটেই হেৰিখিনি ভাল যিখিনি এছেচ'ৰিচ আছে আৰু মোবাইলটোত নতুন নতুন ফিচাৰছ কিছুমান দিছে মানে ইমান ধুনীয়া ধুনীয়া ফিচাৰছ আছে যিমান জুম কৰি ফটো মাৰিলেও মোবাইলটো হেৰি নাফাটে ফটো নাফাটে জুম কৰিলেও নাফাটে আৰু নতুন নতুন ফিচাৰছ মানে মোবাইলটোত আহিলে সেইকাৰণে মই এতিয়া যদি কোনোবাই লয় এইটোহে ল'বলৈ ক'ম আৰু